আমাৰ অঞ্চলৰ ওচৰে পাজৰে পশু চিকিৎসালয় আছে কিন্তু পৰ্যাপ্ত সুবিধা থকা বুলি ক'ব নোৱাৰি

আৰু বেছিভাগত প্ৰেচক্ৰাইবো হেল্পাৰজনে কৰে মানে ঔষধ দৰব লিখি দিয়ে আৰু সেইখিনি আমি পশু চিকিৎসালয়ত দৰব পোৱা নাযায়েই

কেৱল তাহাঁতে মানে কিছুমান অপাৰেশ্যনৰ কাম থাকিলে সেইবিলাক কৰি দিয়ে আৰু দৰবটো বাহিৰৰ ফাৰ্মাচীৰ পৰা কিনিব লাগে গতিকে চিকিৎসালয়ত থাকিলেও আৰু গাঁৱে ভূঁঞে প্ৰায় চিকিৎসালয় নাই বুলিয়েই ক'ব পাৰি পশু চিকিৎসালয় নাই অলপ আঁতৰে আঁতৰেহে আছে গতিকে বৰ সুবিধাজনক অৱস্থাত থকা বুলি আমি ক'ব নোৱাৰোঁ